কাৱৈ মাছ গৰৈ মাছ পুঠি মাছ তাৰ পিছত খলিহনা নিচিলা মাছ তাৰ পিছত গৰৈ মাছ তাৰে পিছত এই ৰৌ মাছ আৰু ভকোৱা বৰালি তাৰ পিছত আপোনাৰ ৰূপচন্দা আৰু এনেকেই অলপ ভাল লাগে কিন্তু কি কৰিব মানে এতিয়া ৰূপচন্দা এতিয়া খাব মানে বিচাৰিলেও মানে দামটো হ'ল বেছি এতিয়া ইছাৰো খাব পৰা নাই বা এতিয়া কিছুমান এনেকুৱা দুখীয়া মানুহ থাকে যে কি বৰালি মাছটো খাব বিচাৰে বৰালি মাছ কিনিবও বহুত পইচা খাবও ইচ্ছা থাকে এতিয়া খাবও নাপাওঁ তাৰে পিছত ইফালে আকৌ আপোনাৰ ভাল লাগে আৰু মানে এয়া চিতল মাছ ভাল লাগে চিতল মাছো মানুহে বেছি মানে দাম বহুত খাবও নোৱাৰে ভাল লাগে খাই খাব ইচ্ছা যায় ভাল লাগে আপোনাৰ ইফালে আৰু আছে বহুত কিবা মাছ এনেকুৱা খাব ইচ্ছা যায় বহুত মাছেইটো ভাল লাগে এতিয়া কাৱৈ মাছটো টেঙা আঞ্জাৰ লগত বনাই ভাল লাগে খাই তাৰে পিছত আৰু এইটো কেকোৰা মাছটো সেইটো পুৰি খাই ভাল লাগে চালাড বনাই তাৰে পিছত আপোনাৰ ইফালে গৰৈ মাছটো পুৰি কিনে খাই ভাল লাগে এনেকুৱা মাছ মানে খাই ভাল লাগে এতিয়া বৰালি মাছটো বজাৰত কিনিব গ'লেও মানে দাম বহুত দামৰ কাৰণে কিছুমানে খাব নোৱাৰে বা এনেকুৱা কিছুমান মানুহ আছে খাব নোৱাৰে বহুত দাম কাৰণে বাকী চিতল মাছটোও খাব ইচ্ছা যায় বা চন্দা মাছো খাব ইচ্ছা যায় তাতে দাম বহুত কিনিব নোৱাৰোঁ বজাৰত গ'লেও কিনিব নোৱাৰে কিছুমানে পইচাৰ কাৰণে এতিয়া বাকী এনেকুৱা কিবা এই ভাল লাগে এনেকুৱা চব গোটেই মাছেই ভাল লাগে কিন্তু পইচাৰ কাৰণে কিনিব নোৱাৰে